অ কওকচোন অ নমস্কাৰ কওকচোন বাৰু কোনে ক'লে

অ এনেই মানে আপুনি কি কি বা চাব সেইটোহে ডাঙৰ কথা এনেইতো চাবলগীয়া জেগা বহুতেই আছে এতিয়া ক'ত ক'ত বা যায় সেইটো আপোনাৰহে কথা

অ এতিয়া তেজপুৰৰ আমাৰ তেনেকুৱা নামেৰীৰ মানে নেশ্যনেল পাৰ্ক হয় তাতে যাব পাৰে আপুনি তাৰপিছত কাজিৰঙাতো যাব পাৰে কাজিৰঙা যথেষ্ট দূৰ হয় আমাৰ ইয়াৰ পৰা এনেই আপোনাৰ এনেই আপুনি কি গাড়ী লৈ আহিবনে ইয়াতে ভাৰা কৰিব

সেয়াও পাব মানে নিজৰ গাড়ী আনিলে নিজৰ সুবিধামতে চলি মানে চাব কৰিব পাৰিব সেইটোৱেই আৰু এখন ভাড়া গাড়ী আনিলে ধৰক ভাড়াৰ পৰা আদি কৰি বহুত কথা আহি পৰে তাকে জেগাবোৰো ওচৰতে ওচৰতে নহয় যে অলপ অলপ দূৰ আছে মানে বহুতখিনিয়ে দূৰ যথেষ্ট দূৰ আছে তেজপুৰত অগ্নিগড় আছে তাৰপিছত কনকলতা উদ্যান আছে তাৰপিছত তোমাৰ মন্দিৰবোৰ আছেই মঠ মন্দিৰ হোটেল এনেকৈ এই বিহগুড়ি পিঠাখোৱা বুলি কয় যে তোমাৰ বৰনামঘৰ এই তাৰপৰা আশে পাশে হ'ব আৰু এক্সেক্ট মই জেগাটো ক'ব নোৱাৰিম আপোনাৰ তাৰপাছত তাতে বৰনামঘৰ বুলি এখন নামঘৰ আছে বহুত ভাল ভাল লাগে গৈ তাতে তাৰপিছত ইয়াতে তোমাৰ হলেশ্বৰ মন্দিৰ বুলি আছে মহাভৈৰৱী মন্দিৰ আছে আমাৰ তেজপুৰত মহাভৈৰৱী ক'লেতো গম পায়েই চাগৈ তাৰপিছত আৰু পিকনিক প্লেচ টাইপৰো আছে গণেশ ঘাট যেনেকৈ তাতে মন্দিৰো আছে গণেশ ঘাটৰ ওচৰত জাহাজ ঘাট সেই তেনেকুৱা আৰু অ অ পাই যাব সেইবোৰ সব পাব আহিলে হ'ল আৰু মুঠতে তেনেকৈ কিবা কৰি কণ্টেক কৰিলে সকলোখিনি পাই যাব টাউনত

অ অ ঠিক আছে দিয়ক